কণ্ঠশিল্পী এজনৰ মূল অংগটোৱেই হৈছে কণ্ঠ গতিকে কণ্ঠটো সুৰক্ষিত কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি কৰাটো উচিত মই মোৰ কণ্ঠটো সুৰক্ষিত কৰি ৰখাৰ বাবে সদায় গৰম পানী ব্যৱহাৰ কৰোঁ গৰম পানীয়েই খাওঁ কুহুমীয়া গৰম পানী আৰু অতি অতিপাত শীত লগাৰ পৰা মই দূৰত থাকোঁ খুব ঠাণ্ডা বস্তু খোৱাৰ পৰা মই দূৰৈত্ব দূৰত থাকোঁ আৰু কিছুমান আমাৰ সহজতে পোৱা কিছুমান ঔষধ সামগ্ৰী যেনেদৰে মৌ জেষ্ঠমধু আৰু তাৰ তুলসী লং ইলাচী এইবোৰ এইবোৰ সামগ্ৰী কণ্ঠৰ বাবে খুব উৎকৃষ্ট গলৰ কফ কফ হ'বলৈ নিদিয়ে আপোনাৰ গলটো উষ্ম কৰি ৰাখে কণ্ঠ উষ্ম কৰি ৰাখে আৰু আৰু কিছুমান খাদ্য যেনেকৈ যেনেদৰে কিছু কিছুমানৰ মতে জলকীয়া জালা এইবোৰৰ পৰা আপোনাৰ কণ্ঠ নষ্ট হ'ব পাৰে এইবোৰৰ পৰা দূৰৈত থকাই উচিত দৈ দৈ দৈৰ পৰা আপোনাৰ কণ্ঠ বেয়া হ'ব পাৰে সেইটোৰ পৰা আপুনি দূৰতে থকা ভাল আৰু সদায়ে চৰ্চা কৰাটো উচিত গলৰ কণ্ঠৰ চৰ্চাটোৱেই মূল বস্তু মই মোৰ কণ্ঠ চৰ্চাৰ বাবে সদায় দিনটোৰ খুব কমেও এঘন্টা এটা উলিয়াওঁ অতিপাত ব্যস্ততাৰ মাজতো এঘন্টা এটা উলিয়াই মই মোৰ কণ্ঠ চৰ্চা কৰোঁ সংগীত চৰ্চা কৰোঁ যিটোৱে মোৰ কণ্ঠটো সদায় সুস্থ কৰি ৰাখে